কৃষকসকলে কৃষিৰ লগতে অন্য ব্যৱসায় কৰি ভালদৰে জীৱন নিৰ্বাহ কৰি আছে তেওঁলোকে এনেকৈ গো পালন এটা আৰু ছাগলী পালন হাঁহ কুকুৰা আদি পালন কৰিছে তেওঁলোকে গো পালন কৰি কৃষকসকলে গৰুৰ গাখীৰ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আছে আৰু মতা গৰুৱে হাল বাই তেওঁলোকে উপাৰ্জন কৰি আছে আকৌ ছাগলী পুহি তেওঁলোকে ছাগলী ডাঙৰ হোৱাৰ পিছত বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছে হাঁহ কুকুৰা পুহিছে হাঁহ কুকুৰা বিক্ৰী কৰে আৰু হাঁহ কুকুৰাৰ কণী বিক্ৰী কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে আকৌ কিছুমানে আকৌ মীনপালন কৰে মীনপালন তেওঁলোকে ঘৰত বা পথাৰত ডাঙৰ ফিছাৰী বনাই মীনপালন কৰি ভালদৰে জীৱন নিৰ্বাহ কৰি আছে তেনেদৰে কৃষকসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ব্যৱসায় কৰি চলি আছে